বিদ্যুতৰ বিপদ বিপদতকৈ বিদ্যুতৰ কিছুমান উপকাৰৰ বিষয়ে মই প্ৰথমে কৈ ল'ব বিচাৰোঁ বিদ্যুতৰ আজিকালি দেখোন বিদ্যুতৰ অবিহনে আমি জীয়াই থকাটোৱে অসম্ভৱ নিচিনা লাইটটোৰ পৰা আৰম্ভ কৰি মবাইলটো চাৰ্জ কৰা ফেন চলোৱা কাপোৰ ইস্ত্ৰি কৰা আদি বিভিন্ন ক্ষেত্ৰত আমি বিদ্যুতৰ বহু উপকাৰীতা দেখা পাওঁ আৰু যদি সজাগ হৈ থাকোঁ আমি বিদ্যুতৰ উপকাৰীতা উপকাৰৰ বিষয়েহে আমি বেছিকৈ জ্ঞান লাভ কৰিব পাৰিম কিন্তু আমাৰ যদি সজাগতাৰ বা অমনোযোগীতাৰ বস্তু ব্যৱহাৰ বিদ্যুতৰ সামগ্ৰীৰ ব্যৱহাৰত যদি আমি অমনোযোগী হৈ পৰোঁ মানে মানে যেনেধৰণে ব্যৱহাৰ কৰিব লাগে ঠিক তেনেধৰণে আমি ব্যৱহাৰ নকৰোঁ যেনে আমি ধৰি লওক ইস্ত্ৰিটো কাপোৰ ইস্ত্ৰি কৰিলো ইস্ত্ৰিক কৰোতে আমি কাপোৰযোৰ যিমান ধুনীয়া কৰি তোলো ঠিক তেনে ধৰণে যদি কাপোৰ ইস্ত্ৰিটো কৰি আমি ছুইচটো যদি আমি বন্ধ নকৰোঁ যিটোক আমি অফ বুলি কওঁ বন্ধ নকৰোঁ ঠিক তেনেধৰণে যেনেধৰণে কাপোৰখন ধুনীয়া হয় তেনেদৰে আকৌ ই সম্পূৰ্ণ বিপৰীতটো হ'ব পাৰ তাৰমানে বিদ্যুত ইস্ত্ৰিটোৰ ব্যৱহাৰ ধুনীয়া ভালকৈ ধৰণে নকৰাৰ কাৰণে সেই কাপোৰখনে আপোনাৰ ধৰি লওক জুই জ্বলিও যাব পাৰে তেনেধৰণে বিদ্যুতৰ মানে সৎ ব্যৱহাৰে ভাল ফলাফল আৰু মানে অসজগতা বা বিদ্যুতৰ অপব্যৱহাৰে মানে বিপদো আনিব পাৰে তেনেধৰণে ধৰক আমি যেতিয়া লাইটৰ ছুইচ দিওঁ লাইটৰ ছুইচটো এনেকুৱা হয় লাইট আমি সন্ধিয়াৰ লগে লগে দিয়া হয় লাইট তেতিয়া কি হৈছে গোটেই আন্ধাৰক নাশ কৰি পোহৰে পোহৰাই তোলে ঘৰটো আৰু ঠিক তেনেধৰণে আমি শোৱাৰ আগতে বা বাটৰুৱা বা যিকোনো পথিকৰ বাবে আমি আমাৰ বাৰান্দাৰ লাইট চৌপাশৰ লাইট আমি জ্বলাই থওঁ ঠিকেই আৰু সেই লাইটটো আমি পোহৰৰ লগে লগে আমি অফ কৰি দিয়াটো বা বন্ধ কৰি দিয়াটো আমাৰ কাৰণে উচিত যিহেতুকে উচিত এই কাৰণে উচিত যে আমি লাইটটো জ্বলাই থলেও আমাৰ একো অপকাৰ নহয় কিন্তু কি হয় আমাৰ সেই লাইটৰ বিনিময়ত আমি যিটো মাচুল দিওঁ সেই মাছুলৰ পৰিমাণটো বাঢ়ি যাব ঠিক তেনেধৰণে আওপকীয়াকৈ ভাবিলে মানে আমাৰ এইটো এটা বিপদেই বুলি ক'ব পাৰোঁ তাৰমানে বিলৰ পৰিমাণ বাঢ়ি বাঢ়ি গৈ এটা সময়ত আমি এক এটুপাল এটুপালকৈ পানীয়ে এখন সাগৰ সৃষ্টি হয় তেনেকৈ ধৰি লওক দুটকা এটকা এটকাকে গোট খাই খাইয়েই ধৰি লওক বিলৰ পৰিমাণটো বাঢ়ি যাব আৰু কেতিয়াবা মানুহ লৈ লৈ ধৰি লওক মানুহৰ অৱস্থা ঘৰুৱা পৰি অৱস্থা লৈ লৈ কি হৈছে মাচুলৰ পৰিমাণ যদি বাঢ়ি যায় তেতিয়া এঘৰ মানুহৰ কাৰণেও সমস্যাৰো সৃষ্টি হ'ব পাৰে তেনেধৰণে ধৰি লওক এজন হাৰ্ট পেচেণ্টৰ মানুহ ধৰি লওক কোনোবা এজন ধৰি লওক পেচমেকাৰ বহোৱা আছে সেই পেচমেকাৰ বহোৱা মানুহজনে ধৰি লওক লাইটৰ ছুইচটো দিবলৈয়ো অকণমান অসুবিধাৰ সৃষ্টি হয় অসুবিধাৰ সৃষ্টি হয় মানে এনেকুৱা ধৰণৰ আমাক কোৱা যায় যে মেডিকেলি যে মেডিকেল ট্ৰিটমেণ্ট মানে ডক্টৰ ফালৰ পৰা বুলিয়েই নে কি নাজানো মানে সমাজত প্ৰচলিত আছিল যে হাৰ্ট পেচেণ্টৰ বা যিজনৰ মানে মেচিন বহোৱা থাকে হাৰ্টৰ তেওঁ লাইটৰ ছুইচ দিলে তেওঁৰ সেইটো ভিতৰত ব্ৰাষ্ট হ'ব পাৰে এনেকুৱা ধৰণৰ কথা থাকে তেনেকুৱা ধৰণৰো কিছুমান আমাৰ অসুবিধা থাকে কিন্তু সেইবিলাকৰ পৰা আমি আওপকীয়াকৈ আঁতৰতো থাকিব পাৰোঁ তেনেধৰণে আঁতৰত ৰাখি আমি নিজৰ যিটো বিদ্যুতৰ উপকাৰিতা সেই উপকাৰিতাক আমি আৰু সুন্দৰভাৱে জীৱনটোক আমি আগবঢ়াই নিব পাৰোঁ আৰু মানে অ অসচেতনভাৱে ব্যৱহাৰ কৰাৰ কৰিলে আমি আমাৰ জীৱনটোক আমি যেনেকৈ খেলি মেলি এটা সৃষ্টি কৰি ল'ব পাৰোঁ আৰু সেইবোৰৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি একমাত্ৰ আমাৰ উপায় হৈছে আমাৰ সজাগতা আমি বস্তু ব্যৱহাৰ কৰোঁতে যিকোনো বস্তু ব্যৱহাৰ কৰোঁতে যদি আমি সজাগ হওঁ আৰু বস্তুটোৰ মূল্য বুজি পাওঁ সেই মূল্যৰ যদি আমি বস্তু বুজি পাওঁ তেতিয়াই আমাৰ প্ৰতিটো বস্তুৰ পৰা আমি লাভাম্বিত হ'ব পাৰোঁ আৰু বস্তুটোৰ যেতিয়া আমি মূল্য বুজি নাপাওঁ বস্তুটোক যেতিয়া আমি সদব্যৱহাৰ কৰিব নোৱাৰোঁ একচ্যুৱেলি সদব্যৱহাৰ সদব্যৱহাৰ আৰু শুদ্ধ চিন্তা শুদ্ধ চিন্তা মানে এনেকুৱা এইটো কৰিলে এইটো হয় এইটোৰ পৰিমাণ এনেকে ধৰণৰ কৰিলে ইয়াৰ ৰিজাল্ট এইটো বেয়াকৈ ব্যৱহাৰ কৰিলে বেয়া ৰিজাল্ট ভালকৈ কৰিলে ভাল ৰিজাল্ট তেনেকে ধৰণৰ সেই শুদ্ধ চিন্তা আৰু সদব্যৱহাৰৰ ফলস্বৰূপেই প্ৰতিটো বস্তুৰেই গুণাগুণ আছে সদ মানে বিপদ আপদৰ পৰা হাত সাৰিব পাৰি তেনেকৈ বিদ্যুতৰ পৰাও আমি কি হৈছে হাত সাৰিব পাৰোঁ এতিয়া ধৰি লওক বৰষুণ দিছে আজিকালি বৰষুণ দিলে কি শুনা প্ৰায়েই শুনা যায় আমি শুনোৱেই পেপাৰতো পাওঁ টিভিত টিভিটো পাওঁ যে কি হয় বানপানী হৈছে বানপানী হৈ ইলেক্ট গোটেই তাঁৰ ছিগিলে তাৰ ছিগি পানীত কাৰেণ্ট সৃষ্টি হৈ কি হৈছে আমাৰ মানুহ গৰু মানুহ আজিকালিতো জীৱ জন্তুতকৈ মানুহেই বেছি মৰে জীৱ জন্তুটো হ্ৰাস পাই আহিছে পৃথিৱীখনত আনকি নেলাগে ঘৰচীয়া জীৱ জন্তুটো নায়েই বাহিৰৰ বনৰীয়া জীৱ জন্তুও আমি মৃত্যু হোৱা দেখিবলৈ পাইছোঁ এই তেনেকুৱাবিলাক ৰোধ কৰিবলৈ চৰকাৰৰো অলপ অৱদান খুব দ জৰুৰী তাৰমানে কি হৈছে চৰকাৰৰ অৱদান নাই বুলি কোৱা নাই তেওঁলোকে ধৰি লওক ধুনীয়াকৈ যিটো যোগাযোগ ব্যৱস্থা যিটো পৰিবাহীকাবোৰ ধুনীয়া খুব সুন্দৰকৈ দিয়ে যদিও কি হৈছে প্ৰায় ধৰি লওক মেৰামতিৰ অভাৱত ঠায়ে ঠায়ে আমি ছিগা দেখা দেখিবলৈ পাওঁ সেই ছিগা বা মেৰামতি কৰিব লগীয়া অঞ্চলসমূহ যদি ঠাই মানে ঠাই বিশেষে সেইবিলাকক সময় সাপেক্ষে যদি মেৰামতি কৰি থাকে তেতিয়াও আমি এই বিপদ আপদৰ বিদ্যুতৰ এই অনাংশিত এই বিপদবিলাকৰ পৰা সমস্যাবিলাকৰ পৰা আমি সমাধান হ'ব পাৰোঁ তাৰোপৰি কেতিয়াবা প্ৰায়ে পাওঁ বহুত হাতীৰ মৃত্যু হৈছে কেতিয়াবা গৰুৰ মৃত্যু হৈছে ছাগলী ছাগলীৰ বাৰু ইমান নুশুনিলেও কিন্তু জীৱ জন্তু গৰু আৰু হাতী আমি প্ৰায়ে দেখিবলৈ পাওঁ মানুহ প্ৰায়ে দেখিবলৈ পাওঁ এইবিলাক আমাৰ যদিও আমাৰ কাৰণে বিদ্যুত আশীৰ্বাদ হৈ আহিছে তথাপিও কোনো কোনো ক্ষেত্ৰত অভিশাপো হৈ আহিছে আৰু এই অভিশাপত অকল মানুহৰ সজাগতা হ'লেই নহ'ব চৰকাৰো সজাগ হ'ব লাগিব মানে চৰকাৰ এনেধৰণে যিবোৰ ঠাইত সময় সাপেক্ষে তাঁৰ সলনি কৰিব লাগে ট্ৰেঞ্চফৰ্মাৰ হেৰি কৰিব মানে চাই চিতি মেৰামতি কৰিব লাগে তেনেকুৱাখিনিও যদি সময় সাপেক্ষে হৈ থাকে তেতিয়াহ'লে সেইবোৰৰ পৰা আমি ৰক্ষা কৰিব পাৰোঁ আৰু ঘৰুৱা ক্ষেত্ৰত দেখিবলৈ পাওঁ যে সেইটো হ'ল সামাজিক ক্ষেত্ৰত ঘৰুৱা ক্ষেত্ৰত আমি ঘৰৰ প্ৰতিজন মানুহেই যদি প্ৰতিটো বস্তুৰ মূল্য বুজি পাওঁ ব্যৱহাৰৰ উপযোগিতা বুজি পাওঁ শুদ্ধ ব্যৱহাৰ মানে সন্মান প্ৰতিটো বস্তুতে এটা সন্মান আছে জীৱিত হওক অজীৱ অজৈৱিক হওক এইটো নিৰ্জীৱ বুলি ক'ব নোৱাৰোঁ যিহেতু ছুইচ দিলে ছুইচটো দিলে লাইটটো জ্বলি উঠিলে তাৰমানে তাতো তাৰ প্ৰাণ আছে বুলি আমি ধৰিব পাৰোঁ আৰু সেই বস্তুটোক আমি যদি উচিত ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ কাৰণে কেতিয়াও বিপদ হ'ব বুলি মই নাভাবোঁ